গাঁৱলৈ মই প্ৰায়েই সঘনাই যাওঁ গাঁৱৰ মানুহবোৰৰ লগত মোৰ কথা বতৰা পাতি ভাল লাগে গাঁৱৰ খেতি পথাৰ গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য্য সকলোবিলাক মোৰ চাই ভাল লাগে বাৰিষা কালত গাঁৱত গাঁৱৰ মানুহবিলাকে একত্ৰিত হৈ মাছ ধৰে জাকৈ বায় বৰশী টোপায় এইবিলাক চাই মোৰ ভাল লাগে লগতে সিহঁতৰ লগত বৰশী টোপোৱাত লাগি যাওঁ আৰু ঢাপে কোণে য'ত ত'ত শাক পাচলি জাতীয় শাক পাচলি যেনে কচু থুৰ ঢেকীয়া এইবিলাক বিচাৰি ফুৰোঁ পুনৰ আকৌ আঘোণ মাহত ধান কটাৰ সময়ত পথাৰলৈ যাওঁ পথাৰত থাকি ভাল লাগে পথাৰৰ মানুহবিলাকৰ লগত একেলগে বহি পথাৰত খানা খাই ভাল লাগে সেইকাৰণে মই গাঁৱলৈ গৈ থাকোঁ আৰু প্ৰায়েই গাঁৱতেই মোৰ পৰিয়াল বৰ্গৰ মানুহবোৰ আছে এনেকৈ প্ৰায়ে মোৰ গাঁৱলৈ যোৱা হয়